ভাল প্ৰজাতিৰ জন্তুবোৰ আমি চিনাক্ত কৰিবলৈ হ'লে আমি প্ৰায়ে ভেটেনেৰি ডক্তৰৰ পৰামৰ্শই লওঁ তেনেকৈয়ে আমি চিনাক্ত কৰোঁ ভাল প্ৰজাতিৰ জীৱ জন্তুসমূহ আৰু নাইবা আমাৰ ওচৰ চুবুৰীয়া কোনোবা ভাল জনা মানুহৰ পৰামৰ্শ লৈও আমি তেনেকুৱাকৈ আমি চিনাক্ত কৰোঁ ভাল প্ৰজাতিৰ জীৱ জন্তুবোৰ আৰু লগতে স্বাস্থ্যৱান জন্তুৰ কিছুমান লক্ষণ হিচাপে এতিয়া যেনে ধৰি লওক গৰু আমি গৰুৰ বিষয়ে ক'বলৈ গ'লে স্বাস্থ্যৱান গৰু বুলি ক'বলৈ গ'লে এতিয়া ইয়াৰ লক্ষণসমূহ হৈছে গৰুৱে ধৰি লওক তাৰ খোৱা বোৱা যথেষ্ট ভালকৈ কৰিব আৰু তাৰ দেহাটো মজবুত হ'ব ভাল ভাল খাদ্য খাব ভাল খাদ্য খালে দেহা মজবুত হ'ব আৰু দেহা মজবুত হ'লে আমি ধৰি লওক গৰুৰপৰা ভাল সৰহকৈ গাখীৰ পাওঁ এই তেনেকুৱা ধৰণৰ লক্ষণ থাকে আৰু গৰুৰ পাছতে আহিব আমাৰ ছাগলী তেনেদৰে ছাগলী ভাল স্বাস্থ্যৱান ছাগলী ছাগলীয়ে ভালকৈ খোৱা বোৱা কৰাৰ উপৰিও তাৰপৰা যিটো আমি খাবলৈ ব্যৱহাৰ কৰা মাংস ছাগলীৰ মাংস সেয়াও যথেষ্ট পৰিমাণে ওলায় আৰু লগতে ভাল স্বাস্থ্যৱান ছাগলীৰ পোৱালিও দুটা বা কেতিয়াবা কোনো ক্ষেত্ৰত তিনিটালৈকে পোৱালি জন্ম দিয়ে আৰু ইয়াৰ উপৰিও স্বাস্থ্যৱান জন্তুৰ ওপৰত আমাৰ গাহৰি যেনে ভাল স্বাস্থ্যৱান গাহৰিৰ পোৱালিবোৰ গাহৰিৰ লক্ষণসমূহ হৈছে এই ভাল ভাল ভালদৰে খোৱা বোৱা কৰিব আৰু ভালদৰে খোৱা বোৱা কৰাৰ উপৰিও ইয়াৰ বাঢ়ি অহা শক্তি যথেষ্ট পৰিমাণে থাকিব সোনকালে ডাঙৰ হ'ব আৰু সোনকালে ডাঙৰ হ'লে সোনকালে ডাঙৰ হ'লে ইয়াৰ সোনকালে পোৱালি সৰহ সৰহীয়া পোৱালী বা খাবলৈ ইয়াৰ মাংসও যথেষ্ট পৰিমাণে ভাল হয় আৰু ইয়াৰ বাবে পৰামৰ্শ ল'বলৈ আমি পৰামৰ্শ বুলি ক'বলৈ গ'লে আমাৰ ভেটেনেৰি ডক্তৰ এইবোৰৰপৰাই আমি পৰামৰ্শ লওঁ সেনেদৰেই আমি ভাল প্ৰজাতিবোৰ চিনাক্তও কৰোঁ লগতে ইয়াৰ স্বাস্থ্যৱান জন্তুবোৰৰ লক্ষণসমূহো চিনাক্ত কৰোঁ কেতিয়াবা আমাৰ ভেটেনেৰি ডক্তৰ যদি আমি নাপাওঁ তেতিয়া আমি ওচৰৰ কোনোবা ভাল যিসকলে ভাল পৰামৰ্শ দিয়ে ভাল জনা বুজা ব্যক্তিৰপৰাই আমি এইসমূহ চিনাক্ত কৰোঁ